অঁ কওকচোন অঁ আছে দিখৌ নৈ আছে আৰু দৰিকা নৈ আছে অঁ ওলাই সেই দিখৌ নৈত দিখৌ নৈত মই মাছ ধৰোঁতে মাছ ধৰোঁ তাতে সৰু ডাঙৰ বিভিন্ন ধৰণৰ ৰৌ বৰালি মোৱা পুঠি খলিহনা এইবোৰ মাছ পোৱা যায় তাৰপিছত আৰু সেই মাছবোৰ মানে বিক্ৰী কৰোঁ ওচৰৰ বজাৰত অঁ মাছ বিক্ৰী কৰিয়ে মই জীৱন চলাই আছোঁ আৰু এনেদৰে ওচৰৰ নৈখনৰ ন ওচৰত এখন নৈ আছে সেইখন দিখৌ দিখৌ নৈত মাছসমূহ ৰৌ বৰালি মাছ পৰ্যন্ত মই পাওঁ আৰু আমাৰ সাপ্তাহিক বজাৰ আছে ওচৰতে সেই সাপ্তাহিক বজাৰত মাছসমূহ বিক্ৰী কৰোঁ অঁ সৰু মাছ যেনে পুঠি খলিহনা মোৱা শ'ল মাগুৰ এইখিনি বিক্ৰী কৰোঁ আৰু ডাঙৰ মাছ ৰৌ বৰালি এই মাছবোৰ বিক্ৰী কৰোঁ সৰু মাছৰ দাম পোৱা পঞ্চাছ টকা আৰু মোৱা খলিহনা এইবোৰ পুঠি অঁ অঁ ডাঙৰবোৰৰ যেনে ধৰক বৰালি মাছৰ দাম কেজি সাতশ আঠশ টকা পৰ্যন্ত আৰু আকাৰ লৈ কথা ইমান ডাঙৰ আকাৰৰ মাছ কেজি হিচাপত আমাৰ বাৰশ এহেজাৰ পৰ্যন্ত বিক্ৰী কৰোঁ মাছৰ অঁ মাছৰ ওজন আপোনাৰ পাঁচ কিলোমানলৈকে আমি পাইছোঁ অঁ হয় হয় হয় অঁ ওচৰৰ ম নৈখনতে মাছ ধৰি জীৱন তেনেকৈ চলাই আছোঁ আৰু আৰু দৈনন্দিন যিখিনি বস্তু দৰকাৰ হয় সেই বস্তুখিনি মই মাছ বিক্ৰী কৰি পোৱা পইচাৰে মই ঘৰ চলাই আছোঁ অঁ আমাৰ এখন সাপ্তাহিক বজাৰ শনিবাৰে বহে আৰু বুধবাৰে বহে আৰু শনিবৰীয়া বজাৰত মই প্ৰায় মাছ বিক্ৰী কৰোঁ আৰু বুধবৰীয়া বজাৰতো মই মাছ দিওঁগৈ অঁ অঁ অঁ সদায় ভালে নাথাকে অঁ কেতিয়াবা ভালেই থাকে সৰু মাছৰ বিক্ৰীটো ভালেই থাকে আৰু ডাঙৰ মাছত ইমান লাভ নহয় বাৰু কিন্তু সৰু মাছৰ আজিকালি চাহিদাটো বেছি সেইকাৰণে সৰু মাছ বিক্ৰী কৰি মই প্ৰায়ে প্ৰত্যেকদিনাই ক'বলৈ গ'লে সাতশ আঠশ টকা মই উপাৰ্জন কৰোঁ যিহেতু সৰু মাছটো আমাৰ স্বাস্থ্যৰ কাৰণে অতি প্ৰয়োজনীয় সৰু মাছৰ গুণাগুণটো অধিক আছে সেইকাৰণে মানে ব্যক্তিসকলে সৰু মাছ ক্ৰয় কৰাত বেছি গুৰুত্ব দিয়ে অঁ এইটো এটা বৰ সুধিবলগীয়া প্ৰশ্ন সুধিছে আপুনি অঁ হয় হয় হয় সেই মাছসমূহ আমি মানে কেতিয়াবা ধৰক সদায় ভালদৰে বিক্ৰী নহ'বও পাৰে সেইকাৰণে সেই মাছখিনি এদিন আজি ধৰা মাছখিনি যদি বিক্ৰী নহয় সেই মাছখিনি মই ভৱিষ্যতে বিক্ৰী কৰিবৰ কাৰণে ভৱিষ্যতে মানে দুই তিনিদিনৰ পিছত বিক্ৰী কৰিবৰ কাৰণে সেই মাছখিনিত মই ধৰক বৰফৰ কাৰ্টুনত মই ভৰাই ৰাখোঁ যাতে মাছখিনি সজীৱ হৈ থাকে আৰু মাখি নপৰিবৰ কাৰণে পানী ছটিয়াই থাকোঁ বা তেনেকুৱা ধৰণৰ কিছুমান ব্যৱস্থা মই গ্ৰহণ কৰিছোঁ অঁ এতিয়া কাষ্টমাৰে আপোনাৰ অঁ অঁ অঁ আৰু দৰৱ পাতি তেনেকৈ ব্যৱহাৰ নকৰোঁ ধৰক চালানী মাছৰ চালানী মাছ কিনাতকৈ আমাৰ লোকেল মাছৰ চাহিদাটো বহুত বেছি সেইকাৰণে আমি লোকেল মাছ আজি ধৰোঁ আৰু আজিয়েই বিক্ৰী কৰি দিওঁ আৰু তেনেকৈ আমি মানে মোৰ জীৱন নিৱিকা জীৱন মানে মই চলাই আছোঁ অঁ অঁ মই মাছ মাছ ধৰিবৰ কাৰণে মোক সহায় কৰি দিব কাৰণে যিহেতু ঠাণ্ডা দিনত অলপ কষ্ট হয় সেইকাৰণে ৰাতিপুৱাই আমি মাছ ধৰিবগৈ লাগে সেইকাৰণে মোৰ সহযোগী হিচাপে দুজন মানুহক ৰখা হৈছে আৰু তেওঁলোকেও মোক মাছ ধৰাত সহায় কৰি দিয়ে আৰু সেই মাছখিনি ধৰি দিওঁতে বা জালৰ পৰা উঠাওঁতে তেওঁলোকে মোক সহায় কৰি দিয়ে অঁ টঙি জাল ফাঁচি জাল এনেকুৱা ধৰণৰ জাল মই ব্যৱহাৰ কৰোঁ

আৰু কেতিয়াবা এই বৰশীৰ সহায়তো ধৰা হয় অঁ অঁ অঁ খেৱালি জাল অঁ অ খেৱালি জালো অঁ খেৱালি জালো ব্যৱহাৰ কৰোঁ অঁ অঁ অঁ বজাৰলৈ যাওঁ তাৰোপৰি বজাৰত যদি বিক্ৰী নহয় তেতিয়া গাঁৱৰ দোকানসমূহত মই সেই মাছখিনি দি দিওঁ আৰু তাৰপৰা মই পইচা উপাৰ্জন কৰোঁ আৰু তাৰোপৰি মই ঘৰৰ ওচৰতে এটা ঘৰৰে এটা ফিছাৰী আছে ফিছাৰী মই খন্দাই লৈছোঁ আৰু সেই ফিচাৰীত বিভিন্ন ধৰণৰ মাছ মই পুহিছোঁ সেই মাছসমূহো মই সময় অনুযায়ী মাছসমূহ ধৰোঁ আৰু সেই মাছসমূহ বিক্ৰী কৰিও মই অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছোঁ হয় হয় লোকেল মাছ চালানী মাছৰ মই মই তেনেদৰে চালানী মাছ তেনেদৰে মই ক্ৰয় নকৰোঁ আৰু কাৰণ চালানী মাছ আমাৰ স্বাস্থ্যৰ কাৰণেও ইমান উপকাৰী নহয় কেতিয়াবা কেতিয়াবা মই চালানী মাছ আনোঁ আৰু সেই চালানী মাছসমূহ মোক কেইজনমান বেপাৰীয়ে মোক মই বেপাৰীৰ পৰা মই ক্ৰয় কৰি আনোঁ আৰু মই চালানী মাছতকৈ মই লোকেল মাছৰ ওপৰতে বেছি গুৰুত্ব দিওঁ কাৰণ লোকেল মাছৰ অঁ মাগুৰ মাছৰ দাম বেছি আছে সা সাতশ আঠশ শ'ল মাছ মাগুৰ মাছ এইখিনিৰ কাৰণে দাম বেছি অঁ অঁ সেইটো দামো বজাৰত বহুত সৰ্বাধিক হয় অঁ আছে আছে অঁ পায় পায় পায় জালত আমি পাওঁ অঁ আৰু ইভাগে যদি ইয়াত আমি লোকেলত নাপাওঁ নৈ বা ফিচাৰীত যদি নেপাওঁ তেতিয়া আমি সেইসমূহ বেপাৰী হতুৱাই আমি বিক্ৰী কৰোঁ অঁ শিঙৰা মাছৰ দাম বেছি অঁ অঁ অঁ অঁ চালানী আমি ধৰক কচ মাছ গাছ কাপ এনেকুৱা ধৰণৰ মাছসমূহ আনোঁ আৰু কচ মাছো প্ৰায় বিক্ৰী হয় বাৰু কিছুমান মানুহে লোকেল মানে চালানী মাছ খাই খাই লোকেল মাছ খাব নোৱাৰাৰ নিচিনা পৰিস্থিতি উপক্ৰম হৈছে সেইসকল মানুহে মানে অকল ধৰক অঁ অঁ সেইকাৰণে বিভিন্ন ধৰণৰ অঁ অঁ অঁ হয় হয় হয় আমি বিক্ৰেতা আমি অঁ গাহকৰ প্ৰতি লক্ষ্য ৰাখি অঁ গ্ৰাহকৰ প্ৰতি লক্ষ্য ৰাখি আৰু নিজৰ চাহিদাৰ কাৰণে আমি দুই ধৰণৰ মাছ আমি ৰাখোঁ ধৰক কিছুমান মানুহে এতিয়া লোকেল মাছ বেয়া পায় কাঁইটৰ কাৰণে বা লোকেল মাছ ধৰ মানে সা সোৱাদটো ইমান নাপায় কিন্তু সেই চালানী মাছ খাই খাই তেওঁলোকে সেই চালানী মাছৰ প্ৰতি গুৰুত্বটো বেছি আৰু সেইকাৰণে সেই চালানী মাছো আমি কি এচাম মানুহৰ কাৰণে ৰাখিবলগীয়া হয় আৰু লোকেল মাছৰ চাহিদাটো আৰু এনেও বজাৰত বেছিয়েই আৰু লোকেল মাছ খোৱা মানুহো সংখ্যাও বেছি সেইকাৰণে আমি লোকেল আৰু চালানী দুইটাই আমি ৰাখোঁ অঁ অঁ অঁ মোৱা মাছৰ আপোনাৰ পঞ্চাছ টকা আৰু এটা আৰু এপোৱা পঞ্চাছ টকা তাৰপিছত আৰু চন্দা মাছটো আছে নাই চন্দা মাছৰ কিছুমানে খাই বহুত ভাল পায় আৰু বজাৰত আজিকালি ডাঙৰ ডাঙৰ মিছা মাছৰ চাহিদাও বহুত বাঢ়িছে ডাঙৰ ডাঙৰ মিছা মাছটো আজিকালি আমাৰ অসমীয়া মানুহেও খাবলৈ লৈছে সেইটো সেইটো ডাঙৰ মিছা মাছটো মানে আমাৰ অসমত ইমানকৈ পোৱা নাযায় কিন্তু আজিকালি এই বাহিৰা দেশৰ খাদ্য তালিকা অনুসৰণ কৰি কৰি মানুহে মানে সেই ডাঙৰ মিছা মাছটোৰ প্ৰতিও মানে ধাউতিটো বাঢ়িছে ডাঙৰ মিছা মাছ খোৱাটো আজিকালি অকণমান আধুনিক মানে হেৰিয়ৰ ভিতৰত তেওঁলোকে গণ্য় হৈছে বজাৰত ক'বলৈ গ'লে বৰ্তমান সময়ত লোকেল মাছৰ চাহিদাটো বেছি হৈ আছে ৰৌ বৰালিৰ গুণাগুণ আমি অতীজৰে পৰা শুনি আহিছোঁ আৰু বৰ্তমানলৈকে তাৰ চাহিদাটো মানে কমা নাই কোনো গুণে ৰৌ বৰালিৰ যিটো সোৱাদ সেই সোৱাদ আমাৰ লোকে মানে চালানী মাছৰ লগত কেতিয়াও মানে তুলনা কৰিব নোৱাৰি সেইকাৰণে চাহিদা বুলি ক'বলৈ গ'লে ৰৌ আৰু বৰালি মাছৰ চাহিদাটো বজাৰত সৰ্বাধিক অঁ অঁ

অঁ অঁ অঁ অঁ অঁ বিলত বিলতো আছে এখন আমাৰ সেই পানীবিল বুলি কয় সেই পানী বিলতো পোৱা যায় তাতো মাছ আমি অঁ অঁ এই তেতিয়া কিছুমান অঁ অঁ আৰু আমাৰ তেনেকুৱা আমি আমি সম্পৰ্ক ৰাখোঁ তেনেদৰে অঁ আমি কণ্টেক্ট কৰি তেনেকৈ মানুহৰ লগত কণ্টেক্ট কৰি আমি ফোনা ফুনি কৰি তেনেকৈ বে বেপাৰীৰ লগত আমি ফোনা ফুনি কৰি সেই মাছৰ খ খা খবৰ লওঁ শুং সূত্ৰ লওঁ ক'ত কেনেদৰে ফিচাৰী হেৰি কৰা আছে তাৰপৰা আমি মাছসমূহ সংগ্ৰহ কৰোঁ আৰু ফিচাৰী যেতিয়া বা বিল বা এনেকৈ সিঁচি মানে মাছ ধৰা হয় সেই তাত মানে এটা কঠোৰ পৰিশ্ৰম হয় ধৰক আপুনি মটৰ লগাই জেনেৰেটৰ লগাই পানী সিঁচিব লাগিব আৰু তাত মানে এজন দুজন মানুহেই নহ'ব কমেও আপোনাৰ দছ পোন্ধৰজন মানুহৰ তাত প্ৰয়োজন হয় কাৰণ পানী সিঁচা আৰু মাছ ধৰাই কামটো এটা বহুত দীঘলীয়া কাম হয় সেইকাৰণে সেই কামটোত মানে এজন দুজন মানুহৰ সহায়ত নহয় দছ পোন্ধৰজনমান মানুহৰ সহায়ত আমি সেই কামটো কৰিব পাৰোঁ আৰু সেই যিখিনি কষ্ট হয় সেই কষ্টখিনি আমি যেতিয়া সেই মাছখিনি বিক্ৰী কৰোঁ বিক্ৰী কৰিলে আমি সেই কষ্টটো আমি ফলাফল পাওঁ হয় অঁ অঁ অঁ অঁ হয় হয় হয়

হয় হয় আৰু মীন পালন আৰু মীন মানে মাছ হেৰি বিক্ৰেতাই এই কামটো এটা আমাৰ এটা অ অত্যাৱশ্যকীয় কামৰ নিচিনাই হৈ পৰিছে ইতিমধ্যে চৰকাৰেও বিভিন্ন ধৰণৰ মীন পালকসকলক অনুদান দিছে বা তেনেধৰণৰ আঁচনি ওলাইছে বা অনুদান ওলাইছে মীন পালনৰ ক্ষেত্ৰত আমাৰ মানুহে মানে গুৰুত্ব দিয়াটো অতি প্ৰয়োজনীয় কথা

অঁ অঁ অঁ অঁ ঠিকে আছে অঁ অঁ